আমাৰ সংস্কৃতিৰ মূল জীৱিকা হৈছে কৃষি কৃষি হল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জীৱ জন্তু পক্ষী উদ্ভিদ তথা অন্যান্য জীৱ ব্যক্তিক খাদ্য নাইবা পণ্য উৎপাদনৰ প্ৰণালী ইয়াক খেতি বুলিও কোৱা হয় কৃষি আদিম মানৱ সভ্যতাৰ বিকাশৰ এক চালিকা শক্তি জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন বন্যজীৱ প্ৰজাতিৰ ঘৰচীয়াকৰণ আৰু খেতিয়ে সৃষ্টি কৰা খাদ্য শস্য পণ্য বাহি ৰাহীয়ে সভ্যতাৰ বিকাশত সাৰ পানী দিছিল কৃষিৰ বিজ্ঞানসন্মত অধ্যয়ন তথা গৱেষণা বিদ্যাৰ সুতিটোক কৃষিবিজ্ঞান বোলা হয় কৃষি কাৰ্য বা কৃষি মানৱ জাতিৰ আদিতম পেচা হিচাপে চিহ্ন মানুহৰ জীৱন ধাৰণৰ বাবে শস্য উৎপাদন বা গৃহপালিত পশু ৰক্ষণাবেেক্ষণৰ বাবে যথোচিত খাদ্য আৰু প্ৰয়োজনীয় কেঁচামাল উৎপাদন আৰু সৰ্বহাৰাৰ লগতে অন্য বহু উদ্দেশ্যত প্ৰতিপালনৰ অৰ্থে কৃষি কাৰ্য কৰা হয় কৃষি কাৰ্য কৰাজনক কৃষক বোলে বৰ্তমান সময়ত এই জীৱিকাৰপৰা কিছু সংখ্যক মানুহ আঁতৰি অহা দেখা যায় যদিও বহুসংখ্যক মানুহৰ মূল জীৱিকা যে কৃষি বৰ্তমানো সেয়া পৰিলক্ষিত হয় সেয়েহে আমাৰ সংস্কৃতিত কৃষিক মূল জীৱিকা বুলি ক'ব পাৰি